হেল্ল' অ' কি খবৰ অ' ভালনে অ' ভাল ভাল এই হেৰি নহয় যোৰহাট মিউজিয়ামলৈ যাবা নেকি এই যদি ফ্রী আছা কালিলৈ মানে গৈ আহিম বুলি ভাবিছিলো অ' শুনিছানে অ' ওলাবা তেনে হেৰি লাঞ্চটো আমি বাহিৰতে কৰি আহিম এই পইচা পাতি পইচা পাতি কেটামান সৰহকৈ লৈ থ'বা কিন্তু এই যাব আমাৰ লগৰ কেইজনমান আছে শইকীয়া সিহঁতে যাব ভাল লাগিব গোটেইকেইজন যাম একেলগে সময় হ'ব নহয় আজি ঠিক আছে যদি তোমাৰ টাইম মিলে তেতিয়া ওলাবা মইটো ফ্রীয়ে আছোঁ বাৰু ঠিক আছে হ'ব দিয়া ওলাবা তেনে